মই খোৱা খাদ্যবোৰৰ ভিতৰত মই মাছ খাই ভাল পাওঁ মই মাংস খাই ভাল নাপাওঁ সেইকাৰণে মই মাংস নবনাও আৰু লগৰবোৰক মাংসৰ ৰেছিপিও প্ৰেৰণ নকৰোঁ মই যিহেতু মাছ খাই ভাল পাওঁ সেয়েহে মই মাছ ভিন্ন ভিন্ন ধৰণে ৰান্ধি খাই ভাল পাওঁ সেইবোৰ মই লগৰবোৰকো প্ৰেৰণ কৰোঁ ৰেছিপিবোৰ মাছৰ ভিতৰত মই সৰু মাছবোৰ যিবোৰ লোকেল মাছ সেইবোৰ খাই ভাল পাওঁ পুঠি খলিহনা গৰৈ আদি ঔটেঙাৰ লগত বনাই খায় ভাল পাওঁ ঔটেঙা আৰু মাছ বনাবলৈ হ'লে মাছখিনি প্ৰথমতে পেটু গুচাই ভালকৈ ধুই নিমখ হালধি সানি ল'ব লাগিব তাৰ পিছত গৰম তেলত মাছখিনি ধুনীয়াকৈ কৰকৰীয়াকৈ ফ্ৰাই কৰি ল'ব লাগিব তাৰ পিছত নহৰু পিঁয়াজ জল জলকীয়া আদা যি যি মা মছলা লাগে সকলোবোৰ কাটি ৰেডি কৰি লওঁ তাৰ পিছত গৰম তেলত মা মছলাখিনি ভাজি তাত মই ঔটেঙাখিনি দিওঁ ঔটেঙাখিনি দিয়াৰ পিছত সেইখিনি ভালকৈ সিজা সিজালৈকে ঢাকন দি ভাজি লওঁ ঔ ঔটেঙাখিনি যেতিয়া ভালকৈ সিজি যায় তাৰ পিছত মই জোখমতে পানী দিওঁ পানী দিয়াৰ পিছত যেতিয়া পানীখিনি উতলে তেতিয়া মই তাত মাছখিনি দিওঁ মাছখিনি দিয়াৰ পিছত মই ঢাকন দি দিওঁ ঢাকন দি দি উতলাই উতলাই যেতিয়া নমাবৰ হয় তেতিয়া মই নমাই অলপ ঠাণ্ডা হ'ব দি সেই সেয়া ভাতৰ লগত পৰিবেশন কৰোঁ তাৰ উপৰিও মই মাছৰ মুৰিঘন্টা বনাই খাইও ভাল পাওঁ মুৰিঘন্টা বনাবলৈ হ'লে বিলাহী বা ডালি আদিৰে বনাওঁ বা কেতিয়াবা মাছ শাকেদিও বনাই খাই ভাল লাগে লাই শাক আৰু যিটো লোকেল মাছ সেয়া বনাই খায় ভাল পাওঁ মিৰিকা মাছ আৰু লাই শাক বনাই খায় ভাল পাওঁ মাছখিনি প্ৰথমতে ধুই ভাজি ফ্ৰাই কৰি লওঁ ফ্ৰাই কৰাৰ পিছত শাকখিনি মিহিকৈ কাটি লোৱা হয় কাটি লোৱাৰ পিছত পিঁয়াজ পিঁয়াজ আৰু জলকীয়া তেলত দি শাকখিনি ভালকৈ ভাজি লোৱা হয় শাক শাকখিনি ভাজি থাকোঁতে তাত নহৰু গুৰি আদা আৰু মা মছলা আদি দিয়া হয় দিয়াৰ পিছত যেতিয়া শাকখিনি সিজে তাত পানী ঢালি উতল উতল উতলিলে তাত মাছখিনি দিয়া হয় তাৰ পিছত যেতিয়া পানীখিনি উতলি উতলি শেষত সেইখিনি নমাই খাম পৰিবেশন কৰা হয় আৰু সেই এইখিনি ৰেছিপি মই লগৰবোৰকো শ্বেয়াৰ কৰোঁ তাৰ উপৰিও মই ভাল পাওঁ পাতত দিয়া মাছ মাছ পাতত দিবলৈ হ'লে সৰু সৰু মাছবোৰ সুবিধা হয় খলিহনা বা মোৱা মাছ আদি পাতত দিবৰ বাবে উত্তম হয় মাছ পাতত দিবলৈ প্ৰথমতে মাছখিনি ধুনীয়াকৈ ধুই ল'ব লাগিব ধোৱাৰ পিছত কলপাত কাটি কলপাতখিনি অকণমান জুইত সেকি ল'ব লাগিব যাতে পাতখিনি মেৰিৱাওতে ফাটি নাযায় তাৰ পিছত কলপাতত মাছখিনি দি মাছত নিমখ জলকীয়া নহ নহৰু কেই নহৰু নালাগে নিমখ জলকীয়া হালধি গুৰি কেইটামান আৰু তেল অকণমান দি ভালকৈ সানি লোৱা হয় তাৰ পিছত কলপাতেৰে মাছখিনি মেৰিয়াই সেইখিনি পাতত মেৰিয়াই সেইখিনি জুইত দিয়া হয় আৰু বহুত সময় জুইৰ অঙঠাত থোৱাৰ পিছত মাছখিনি যেতিয়া সিজিব বা মাছখিনি খাবৰ বাবে উপযুক্ত হ'ল বুলি অনুমান কৰা হয় তেতিয়া তাৰ পিছত সেইখিনি উলিয়াই আনি ঠাণ্ডা হ'বৰ বাবে দিয়া হয় ঠাণ্ডা হোৱাৰ পিছত সেইখিনি ভালকৈ পিটিকি ভাতৰ লগত পৰিবেশন কৰা হয় মই তাৰ পিছত খাই ভাল পাওঁ পনীৰৰ আঞ্জা পনীৰ বিশেষকৈ মটৰ পনীৰ খাই ভাল পাওঁ তাৰ বাবে আমাক লাগে মটৰ আৰু পনীৰ আলু বিলাহী ইত্যাদিবোৰ লাগে সেইখিনি পনীৰখিনি কাটি লৈ তেলত ফ্ৰাই কৰি লোৱা হয় নিমখ আৰু নিমখ আৰু হালধি দি তাৰ পিছত আলু আৰু মটৰখিনি ভাজি লোৱা হয় ভজাৰ পিছত অকণমান সিজিবৰ হ'লে তাত বিলাহী বিলাহীখিনি দিয়া হয় বিলাহীখিনি দিয়াৰ পিছত যেতিয়া মিশ্ৰণ সিজি মিশ্ৰণখিনি সিজে তেতিয়া তাত প্ৰয়োজনীয় মা মছলাবোৰ দিয়া হয় তাৰ পিছত তাত পানী অকণমান দিয়া হয় যেতিয়া সেইখিনি উতলিবলৈ ধৰে তেতিয়া পনীৰখিনি ঢালি দিয়া হয় পনীৰখিনি ঢালি দিয়াৰ পিছত অলপ সময় পাঁচ মিনিট নহয় তিনি চাৰি মিনিটমান জুইত উতলাই জুই বা ইণ্ডাকছন উতলাই সেইখিনি সা পৰিবেশন কৰা হয় তাৰ পিছত মই ভাল পাওঁ বইল খাদ্যবোৰ যিবোৰ সিজাই খোৱা হয় মই শাকৰ বইল ভাল পাওঁ লাই শাক মূলা শাক বা সৰিয়হৰ শাক আদি ধুনীয়াকৈ ধুই ধুনীয়াকৈ ধুই পানীত নিমখ অকণ দি লগতে নহৰু দুফোটমান দি তেনেকৈ বইল কৰি খাই ভাল লাগে তাৰ পিছত মই ভাল পাওঁ কেতিয়াবা যদি কেতিয়াবা সময় যদি নাথাকে বা ক'ৰবালৈ যোৱাৰ বাবে দৌৰা দৌৰি হয় তেতিয়া অকস্মাত কিবা এটা খাই যাব লগা হয় তেতিয়া মই মেগী বনাই খাই ভাল পাওঁ তাৰ বাবে মেগীখিনি সিজাই খাওঁ আৰু লগত এটা সিজোৱা কণী সিজোৱা কণী লৈ লওঁ সেনেকৈ খাওঁ আৰু মই চাহৰ ভিতৰত ভাল পাওঁ লাল চাহ লাল চাহত চেনী নিদিয়া লাল চাহ খাই ভাল পাওঁ আৰু লাল চাহত মই অকণমান জালুকৰ গুৰি দিওঁ তেতিয়া চাহখিনি খাবলৈ ভাল হয় আৰু জালুক দিলে কি হয় ডিঙিও পৰিস্কাৰ হয় সেয়েহে মই চাহত জালুক খাওঁ এনেকৈয়ে মই ভিন্ন ৰেছিপিবোৰ বনাই খাওঁ আৰু লগৰবোৰকো শ্বেয়াৰ কৰোঁ